মই কঠিন ৰেচিপিৰ ভিতৰত তিলৰ লাড্ডু বনাব নোৱাৰোঁ চেষ্টাও কৰা নাই নোৱাৰোঁ কাৰণেই চেষ্টা কৰা নাই কিন্তু সবখিনি ৰেচিপি বনাওঁ যেনে তেল পিঠা তেল পিঠাটো মই তাৰমানে চেষ্টা কৰা নাছিলোঁ কি নাজানোঁ নাজানোঁ কাৰণে চেষ্টা কৰা নাছিলোঁ বহুতকে ক'লোঁ মই শিকাই দিবলৈ কিন্তু শিকাই নিদিলে জানা বস্তুটো শিকাই দিব লাগে কিন্তু নিদিলে মই তাৰপিছত উপায় নাপাই মানে উপায়হীন হৈ পেলাই ইউটিউব চালোঁ ইউটিউবত ইউটিউবত চাই পেলাই মই পিঠাটো বনাইছোঁ ভালে হৈছে ভালকে বনাব এতিয়া বনাব জানিছোঁ যেতিয়া এতিয়া বনাব ইচ্ছা যায় কিন্তু তিলৰ লাডুটো এতিয়ালৈ মই চেষ্টা কৰা নাই আৰু বনাবও পৰা নাই তাৰমানে সেইটো বনাবৰ বিৰাট ইচ্ছা আছে আৰু সেইটো অলপ মোৰ কাৰণে কঠিন হৈ আছে বাকী মাছ মাংস ৰেচিপি মই যিকোনো ৰেচিপি মই বনাই ভাল পাওঁ বনাব পাৰোঁ যেনেকেই নহওক বুটৰ দালিৰ লগত এই পানীলাউ আৰু বিলাহী বৰ ধুনীয়াকে বনাই মই বনাওঁ তাৰমানে বৰ ধুনীয়াকে অকল সেইয়া দি ভাত খাব পাৰি সেনেকুৱা ধৰণৰ ৰেচিপি কিছুমান বনাওঁ আনকমন ৰেচিপি বনাওঁ মই যিবোৰ খাই ভাল লাগে যেনে হেৰিৰ লগত বিলাহী আৰু ভেন্দী পিয়াজ বিলাহী ভেন্দী একদম খিচখিছিয়াকে কাটি পেলাই সেইটো ভাজিলে বহুত টেষ্টি হয় আৰু খাই মানে অকল সেয়েদি ভাত খাব পাৰি আৰু সেইখন ৰেচিপি দি ভাত খাব পাৰি আৰু এনেকে ধৰণৰ বহুত ৰেচিপি বনাওঁ মানে আনকমন আনকমন ৰেচিপি বনাওঁ মই আনকমন ৰেচিপিবিলাকৰ ভিতৰত এইয়াও থাকিলে বিলাহী আৰু কণী বিলাহী বনাওঁ সেইটো এটা আনকমন ৰেচিপি তিতাকেৰেলা তিতাকেৰেলা আৰু ভাতকেৰেলা আৰু পতল এই তিনিটা বস্তু একেলগে ভাজোঁ পিয়াজ দি পেলাই চব্জি নিচিনা বনাওঁ পানী দি পেলাই খাই বহুত টেষ্টি লাগে এইখিনিয়েই মোৰ ক'বলগা